হেল্ল' অঁ দাদা মই এই কেবৰ কাৰণেই ফোন কৰিছিলোঁ অঁ মানে মোক আমাৰ এই ওচৰৰে চৰাইদেউ ঐতিহ্যমণ্ডিত ঠাইখন ফুৰিবলৈ এখন মধ্যমীয়া সৰু গাড়ী লাগিছিলে অঁ হয় দাদা সৰু গাড়ীখনত মানে মোৰ পৰিয়ালৰ চাৰিজন মোক আৰু মধ্যমীয়া গাড়ীখনত ছয়জনক যাব পৰাকৈ এখন মানে কেব বুক কৰিব পাৰিব নি অঁ হয় দাদা অঁ মুঠতে দহজন লোক

ঠিক আছে আপুনি গাড়ীখন বুক কৰি দিব হয় হয় এখন সৰু আৰু এখন ডাঙৰ অঁ দাদা অঁ মই ঠিক আছে মোৰ লোকেশ্যন আৰু মই পঠিয়াই দিম বাৰু অঁ ঠিক আছে মই খালী দাম দৰটো আপুনি কওকচোন অঁ সৰু গাড়ীকেইখনত দুহেজাৰ ন আৰু ডাঙৰ গাড়ীখনত তিনি হাজাৰ অঁ অঁ এই আপুনি এটা কাম কৰিব আকৌ নহ'লে বেছি দূৰ নহয়তো বিছ কিলোমিটাৰমানহে হ'ব আপুনি ডাঙৰ গাড়ীখনত পঁচিছশ লওক আৰু সৰু গাড়ীখনত পোন্ধৰশ লওক নাই নাই মোক কাইলৈ এঘাৰটা বা দহটাৰ ভিতৰতেই লাগিছিলে নাই কিবা এটা কমাব আৰু সেইটোৱে ডাঙৰ মধ্যমীয়া গাড়ীখনত পঁচিছশ আৰু সৰু গাড়ীখনত পোন্ধৰশ আৰু সৰু গাড়ীখনত দুহেজাৰ লাগিবই আৰু ডাঙৰ গাড়ীখনত নহয় ডাঙৰ নহয় মানে মধ্যমীয়া গাড়ী নাই দাদা আপুনি পঁচিছশ লওক আৰু ডাঙৰকেইখনত পঁচিছশ লওক মানে মধ্যমীয়াকেইখনত পঁচিছশ লওক আৰু সৰুকেইখনত দুহেজাৰ ল'ব বাৰু অঁ হয় হয় পঞ্চল্লিছশ টকাৰ ভিতৰত যেনে তেনে উলিয়াই দিয়ক হয় হয় চৰাইদেউ অঁ

মানে সৰুকেইখনত মই মোৰ দাদা আৰু মা আৰু ভন্টি যাম অঁ ডাঙৰ গাড়ীখনত মানে মধ্যমীয়া গাড়ীখনত মোৰ লগৰ কেইজনমান যাব অঁ হয় হয় ফেমিলী ট্ৰিপ ফেমিলী ট্ৰিপ

ঠিক আছে বাৰু মই কাইলৈ দহটা মান বজাত ফোন কৰিম অঁ অঁ দহজন ব্যক্তি অঁ দহজন ব্যক্তি সৰুখনত চাৰিজন আৰু মধ্যমীয়াখনত ছয়জন

কাইলে আপোনাক মই দহটা মানত ফোন কৰিম আপুনি মই লোকেশ্যনটো দি দিম বাৰু হোৱাটচ্আপতে দি দিম আপুনি নাম্বাৰটো দি দিব হয় হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে মই কাইলৈ দহটামান বজাত ফোন কৰিম আপুনি আহি যাব হা ঠিক আছে ঠিক আছে অঁ